মই নৃত্য কৰি ভাল পাওঁ যিহেতু মই নৃত্য কৰি ভাল পাওঁ সেইকাৰণে মই সৰু সৰু নৃত্য ভিডিঅ' বনাই সামাজিক মাধ্যমেৰে মই মানুহৰ আগত

আৰু নৃত্য মোৰ বহুত ভাল লাগে নিজেও নৃত্য কৰি ভাল পাওঁ কোনোবাই নৃত্য কৰিলেও ভাল পাওঁ নৃত্যটো কৰি মই নিজক বহুত আনন্দ উপভোগ কৰোঁ নৃত্য মোৰ ভাল লাগে সেইটো কাৰণে মই নৃত্যৰ সৰু সৰু ভিডিঅ'বোৰ ৰিলচৰ মাজেৰে মই ইনষ্টাগ্ৰাম কোৱা ফেচবুক কওক সেইবিলাক সামাজিক মাধ্যমেৰে মই

সেয়ে মোৰ নৃত্য ভাল লাগে